মই ৰন্ধাৰ সময়ত মই মই ৰন্ধাৰ সময়ত সদায় ভালদৰে ভালদৰে ভাল কাপোৰ পিন্ধি লওঁ যাতে তাত জুই নালাগে আৰু কোনো ধৰণৰ নিশ্চয়তা নাথাকে আৰু যেতিয়াই মই গৰম কেৰাহী বা গৰম কিবা পাত্ৰ হওক এয়া আন কাপোৰেৰে ধৰোঁ যাতে মোৰ হাত নুপুৰে সেয়াই